আমাৰ ইয়াত বিদ্য়ুত প্ৰায় ওঠৰ ঊনৈছ ঘণ্টা থাকে দিনটোত আমাৰ জীৱনটোত পাৱাৰ কাটৰ বাবে বিভিন্ন ঋতুত বিভিন্ন ধ বিভিন্ন ধৰণে প্ৰভাৱিত হয় যেনে গৰম দিন গৰম দিনত আমাৰ বিদ্য়ুতৰ প্ৰয়োজন বহুত হয় আজিকালি সকলোৰে ঘৰতে মটৰ থাকে মটৰৰ পানী উঠাবলৈ দৰকাৰ হয় আৰু গ ফেন চেন চলে ফেন চেন নহ'লে আমি এইটো থাকিব নোৱাৰোঁ গৰমত সেইকাৰণে ল'ৰা ছোৱালীৰ পঢ়া শুনা থাকে ল'ৰা ছোৱালীৰ পঢ়িবলৈ লাইন নহ'লে বহুত অসুবিধা হয় পানী বিশেষকৈ পানী পানীটো আমাৰ মটৰৰ দ্বাৰাই হয় মটৰ নহ'লে পানী নুঠে আজিকালি চৰকাৰে পানী দিয়ে কিন্তু সেয়া লাইনটো নাথাকিলে আমি পানী নাপাওঁ ইমান অসুবিধা হয় এই পা চৰকাৰী পানী দিয়া কাৰণে আমাৰ ঘৰতো তেনেকুৱা ব্যৱস্থা নাই পানীৰ গতিকে পানী নাহিলে না আকৌ ফ্ৰিজ ফ্ৰিজ নহ'লে ফ্ৰিজত বস্তু থাকে নষ্ট হয় লাইন নহ'লে ফেন নচলে ল'ৰা ছোৱালী পঢ়াৰ অসুবিধা এনেকুৱা কিছুমান ক্ষেত্ৰত গ্ৰীষ্মকালত লাইন নাথাকিলে বহুত অসুবিধা হয় আৰু গ্ৰীষ্মকালতে বেছিকৈ লাইনটো নাথাকে মানে চাৰি পাঁচ ঘণ্টা কেতিয়াবা নাথাকে বৰ অসুবিধা হয় বি ঠাণ্ডা দিনত বেছি অসুবিধা নহয় ঠাণ্ডা দিনত কিন্তু এনেকৈ লাইন নাকাতেই ঠাণ্ডা দিনত ধৰক ফেনৰ প্ৰয়োজন নাই ঠাণ্ডা বস্তুৰ প্ৰয়োজন নাই গতিকে গৰম বস্তুৱেই কৰি খাব লাগে সেইকাৰণে ঠাণ্ডা দিনত ইমান অসুবিধা নপৰে আৰু ঠাণ্ডা দিনত এনেকৈ লাইন নাকাতেই